আমাৰ অঞ্চলত স্কুলসমূহত বুৰঞ্জী পঢ়োৱা হয় কিন্তু সেইবোৰ ইতিহাসতকৈ সম্পূৰ্ণ বেলেগ হয় বুৰঞ্জী বুলি ক'লে কিছুমান নিৰ্দিষ্ট পাঠত কিছুমান সৰু সৰু বাক্য়ত এটা এটা পাঠ পঢ়োৱা হয় যিবোৰ পঢ়ি ল'ৰা ছোৱালীবিলাকে একোৱেই বুৰঞ্জী মানে ইতিহাস কি বুজি পাব নোৱাৰে গতিকে মই ভাবোঁ কিতাপত অলপ ভালকে ইতিহাসৰ পাঠবিলাক দিয়াটো উচিত যিবিলাক আমাৰ এ গুৰুত্বপূৰ্ণ জানিবলগীয়া বিষয়বিলাক আমাক দিয়াটো উচিত এতিয়া ভাৱক আজি আমাৰ পুৰণা ইতিহাসৰ কথা নাজানো আমি মাজৰ ভাগৰ ইতিহাসৰ কথাহে কৈছোঁ আমাৰ চৈধ্য়শ চনত যেতিয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিল আজি শংকৰদেৱৰ গোটেই ইতিহাসটোৱেই নাজানে মানে শংকৰদেৱৰ গোটেই বৰ্ণনাটোৱেই নাজানে যে শংকৰদেৱ আচলতে কোন হয় কেৱল জানে শংকৰদেৱ এজন অসমীয়া জাতিৰ গুৰু বুলি জানে কিন্তু শংকৰদেৱৰ পিতৃ মাতৃৰ নাম শংকৰদেৱৰ আইতাকৰ নাম ক'ত কেনেকৈ পঢ়া শুনা কৰিছিলে মাধৱদেৱ শংকৰদেৱৰ সম্পৰ্ক কি এনেকুৱা এনেকুৱা কিছুমান সৰু সৰু কথাবিলাকেই নাজানে আৰু সৰু সৰু কথাবিলাকেই মানে নজনাটোৱেই মানে বহুত মানে ডাঙৰ সমস্য়া হৈ পৰিছে এতিয়া শংকৰদেৱ কোন নাজানে এতিয়া ভাৱক আমাৰ উজনি অসমৰ চাইডৰ মানুহবিলাকেতো শংকৰদেৱকতো শংকৰদেৱ বুলি নাভাবেই এইটোতো মানে নাজানে যে শংকৰদেৱ মানে হয় কি জানে যে এজন মহান পুৰুষ বচ কিন্তু শংকৰদেৱৰ বেকগ্ৰাউণ্ডৰ বিষয়ে একো নাজানে শংকৰদেৱৰ কৈ অহা মানে কাহিনীবিলাকৰ বিষয়ে একো নাজানে তাৰ বাহিৰেও আমাৰ এ যিবিলাক আমাৰ ৰজা মহাৰজাবিলাক আছিলে আমাৰ আহোম আহোমৰ ৰজা বংশবিলাক আছিলে নৰনাৰায়ণ হওক কিবা বীৰ চিলাৰায়ৰ বিষয়ে হওক লাচিত বৰফুকনৰ বিষয়ে হওক বা মহাত্মা গান্ধীৰ এই প্ৰাক স্বাধীনতা যুগৰ কিছুমান এই ইতিহাস সেই পাঠসমূহ ভালকৈ বৃস্তিতভাৱে এ কিতাপত যোগ কৰাটো মই বিচাৰোঁ যাতে ল'ৰা ছোৱালীবিলাকে সেইবোৰ ভালকৈ বুজি পায় আৰু প্ৰতিখন গাঁৱৰে এটা এটা কাহিনী আছে প্ৰতিখন গাঁৱৰে যে আমাৰ গাঁওখনৰ নাম চকলাঘাট কিয় হ'ল আমাৰ গাঁওখনৰ নামটো পুখুৰী পাৰ কিয় হ'ল আমাৰ গাঁওখনৰ নামটো বেবেজীয়া কিয় হ'ল গতিকে কিবা এটা হ'লেওতো ইতিহাস আছে সোমাই গতিকে সেই ইতিহাসবিলাকো যদিও কিতাপত নাথাকে মাষ্টৰবিলাকে বা ছাৰ শিক্ষকসকলে সেই ইতিহাসটো বিচাৰি গাঁৱৰ পৰা বিচাৰি গৈ হ'লেও সেই ল'ৰা ছোৱালীবিলাকক মানে কোৱাটো ভাল যাতে ক'ব পাৰে যে আমাৰ নাম গাঁওখন চকলাঘাট কিয় হ'ল প্ৰতিটো প্ৰতিটো ঘটনাৰে প্ৰতিটো বস্তুৰে প্ৰতিটো নামৰে এটা এটা ইতিহাস আছে সেই ইতিহাসটো স্কুল কলেজবিলাকত সোঁৱৰাই দিয়াটো মই উচিত হ'ব বুলি ভাবোঁ